ঐ শুনচোন কালি যে মই হেডফোনডাল আনিছিলোঁ সেইডালৰ ছাউণ্ড কোৱালিটিটো বহুত বেয়া এফালে শুনি আনফালে শুনিয়ে নাপায় ভাবিছোঁ কাইলৈ ঘূৰাই দিম